যিহেতু স্কুল যোৱাটো নাছিলোঁ গতিকে পঢ়াৰ বা পঢ়াৰতো পঢ়াৰ কথাই নাহে আৰু কিন্তু মধ্য যুগৰ প্ৰাচীন বা মধ্য যুগৰ অসমৰে হওক বা ভাৰতৰে হওক বিভিন্ন ৰজাৰ কাহিনী আইতাহঁতে কৈছিল বা মাহঁতেও কেতিয়াবা কৈছিল আৰু ওচৰৰে যিসকল জ্ঞানী গুণী লোক আছিল তেওঁলোকৰ মুখৰ পৰা আমি সাধাৰণতে শুনিছিলোঁ অসমৰ প্ৰাচীন অসমৰ নৰকাসুৰৰ পৰা আৰম্ভ কৰি পেলাই ভগদত্তৰ কথা মহাভাৰতৰ মহাভাৰতত যে যুদ্ধ হৈছিল তেওঁলোকৰ বিষয়ে ত' সমাজৰ জ্ঞানী জ্ঞানীলোকে আমাক কোৱা শুনো সৰুতে শুনিবলৈ পাইছিলোঁ নৰকাসুৰৰ কথা শুনিছিলোঁ ভগদত্তৰ কথা শুনিছিলোঁ তাৰ পিছতে ত' বান ৰজাৰ কথা শুনিছিলোঁ তেওঁলোকৰ কথা শুনিছিলোঁ আৰু মধ্য যুগত অসমত আহোমসকলে যে আহোমসকলে ৰাজত্ব কৰিছিল আৰু আহোমসকলৰ বিভিন্ন ৰজা প্ৰজাসকলে নাম আমি সেইবোৰ কাহিনী শুনিবলৈ পাইছিলোঁ কুমাৰ ভাস্কৰ বৰ্মাৰ নাম শুনিবলৈ পাইছিলোঁ তদুপৰি সেই মধ্যযুগতেই কিন্তু দিল্লীতে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ কথা আমি শুনিবলৈ পাইছিলোঁ বাবৰৰ পৰা আৰম্ভ কৰি আকবৰ চাহজাহান চাহজাহান আৰু মমতাজৰ যি প্ৰেম গাথা সেইটো প্ৰেম গাথাৰ আৰু সেই প্ৰণয়ৰ প্ৰতীক ৰূপে তাজমহল যে সৃষ্টি হ'ল সেই বিষয়ে ত' বিভ বিভিন্ন কাহিনী শুনিবলৈ পাইছিলোঁ আৰু এতিয়া মোবাইলৰ যুগ আৰু এই মোবাইলতে তেওঁলোকৰ তেওঁলোকৰ বিষয়ে ত' ইউটিউবত ভিডিঅ' পোৱা যায় গতিকে এইবোৰ কথা শুনিবলৈ পাইছিলোঁ আমি কিন্তু বিশেষকৈ মমতাজ আৰু চাহজাহানৰ যি প্ৰণয় কাহিনী প্ৰেম কাহিনী সেই প্ৰেম কাহিনী আমি শুনিবলৈ পাইছিলোঁ তদুপৰি জাহাঙ্গীৰ আৰু নুৰজাহানৰ প্ৰেম কাহিনীও আমি শুনিছিলোঁ চেলিম আৰু আনাৰকলি মোগল আজম চাইছিলোঁ যে যেতিয়া তেতিয়া ত' চেলিম আৰু আনাৰকলিৰ আমি কাহিনী শুনিবলৈ পাইছিলোঁ ভাৰতৰ ইতিহাসৰ ইতিহাসৰ কি কথাই যদি মুগ্ধ কৰে সোধা হয় তেনেহ'লে আমাৰ অসমতে আহোমসকলৰ ত' যেতিয়া যিটো মধ্যযুগত ৰাজত্ব কৰিছিলে তেওঁলোকে অসমীয়া জাতিটোক যে একতাৰে বান্ধি থৈ গ'ল একতাৰে বান্ধি পে বান্ধিলে অসমীয়া ত' গোটেই জাতি জনজাতিক একত্ৰিত কৰিলে অসমীয়া গোটেই জাতি জনগোষ্ঠীকে একত্ৰিত কৰি অসমীয়া জাতি স্থাপন কৰিলে বৃহত্তৰ অসম গঢ়িলে সেই কথাটোৱে বিশেষকৈ মুগ্ধ কৰে তেওঁলোকে অসমৰ যি বৈচিত্ৰ্য সেই বৈচিত্ৰ্যত এটা ঐক্য দান কৰিলে তদুপৰি তদুপৰি ত' চিলাৰায় কথা যদি আমি আহোঁ বা নৰনাৰায়ণৰ সময়লৈ আহোঁ তেনেহ'লে সেই নৰনাৰায়ণৰ সময়তে নৰনাৰায়ণে শংকৰদেৱকে আনি ত' নিজৰ ৰাজ্যত ধৰ্ম প্ৰচাৰৰ সুবিধা দিলে ফলত অসমীয়া মানুহে অসমীয়া মানুহে মধ্যযুগ অসমীয়া মানুহে অসমীয়াৰ মধ্যমণি শংকৰদেৱক লাভ কৰিলে আৰু শংকৰদেৱে ত' তাতে সাহিত্য চৰ্চা কৰি গোটেই অসমীয়া জাতিক একতাৰে বান্ধিবলৈ সক্ষম হ'ল অসমৰ অসমীয়াক নামধৰ্ম প্ৰদান কৰিলে অসমীয়াক মুক্তিৰ এইটো মাৰ্গ দেখুৱাই দিলে মুক্তিৰ পথ দেখুৱাই দিলে দেখুৱাই দিলে এ এইবোৰ কথাই বিশেষকে ত' মুগ্ধ কৰে তদুপৰি আহোম ত' আহোমসকলে ত' এইটো বিহুটোক এটা সামাজিক মৰ্যদা দিলে আমাৰ অসমীয়া জাতিৰ যি প্ৰাণ সেই প্ৰাণটোকে ত' প্ৰাণ প্ৰতিস্থা কৰা কৰাতে অসমীয়া জাতীয় উৎসৱৰ প্ৰাণ প্ৰতিষ্ঠা কৰাতে আহোমসকলে ত' সহায় কৰিলে সেইবোৰ কথাই সেইবোৰ সৰু সৰু কাহিনীয়ে ত' এতিয়াও মুগ্ধ কৰে এইবোৰ কথা শু শু শুনি বা শুনি ত' সঁচাই আনন্দিত